অঁ মই ৰিপৰ্টাৰে কৈছোঁ

হয় পাব নিশ্চয় পাব আপোনাৰ এলেকাটোৰ কথা ক'ব কোন এলেকাৰ হয় হয় হয় পাৰি নিশ্চয় পাৰি আ আপোনাৰ জেগাটোৰ কথা ক'লে লাহোৱাল পাত্ৰ গাঁও নহয়নে হয় কিমান টাইমত গ'লে ভাল হ'ব বাৰু

হয় এই ধৰি লৈ যায়নে কি বাৰু অঁ অঁ হয় নিশ্চয় পাব আমি যাম বাৰু জেগাডোখৰ লাহোৱাল পাত্ৰ গাঁও বুলি ক'লে নহ্ আৰু হেৰি পাঁচ বজাৰ মানত গ'লে মানে এইটো ডাইৰেক্ট হাতে লোতে ধৰা পেলাব পাৰিম পাঁচটামান বজাত সন্ধিয়া পাঁচ বজাত নে মৰ্ণনিঙত মৰ্ণনিঙত ৰাতিপুৱা হয় হয় অঁ অঁ দুইটা টাইমতে এনেকুৱাত হয় অঁ অঁ

অঁ অঁ অঁ তেওঁলোকে যে বাহিৰলৈ যে ল'ৰা ছোৱালীবিলাক লৈ গৈছে এইটো কেনেকৈ গম পায় গাড়ী যোগে লৈ যায় চাগে

হয় সিহঁতে মুখা পিন্ধা আহে আহে নেকি সিহঁতে মানে মাস্ক পৰিধান কৰি আহে নেকি

অঁ হ'ব তেনেহ'লে মই স সন্ধিয়া পাঁচ বজাত যাম লাহোৱাল পাত্ৰ অঁ অ'কে